আমাৰ গ্ৰাহকসকলে হাঁহ কুকুৰা পোহাৰ ক্ষেত্ৰত সমৰ্থন কৰিব পাৰে এতিয়া ধৰক হাঁহ এটা দামী আজি পাঁচশ টকাৰ পৰা সাতশ টকালৈকে হৈছে আজি হাঁহ মাইকী হাঁহজনী ছশ টকা বা মতা হাঁহ এটা আজি সাতশ টকা তেনেকৈ আজি হাঁহ কুকুৰা মানুহৰ পৰা কিনি কিনে আজি ধৰক উন্নতিৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত সহায় কৰিব পাৰি আজি এটা হাঁহ বিক্ৰী কৰি মানুহে বহুতখিনি কিছুমান পৰিয়ালে ঘৰ চলায় এটা কুকুৰা বিক্ৰী কৰি হ'লেও মানুহে ঘৰখন চলায় তেনেকৈ আজি গ্ৰাহকসকলে মানুহক সহায় কৰে আজি যিকোনো ক্ষেত্ৰত আজি পশুজাত মানে সামগ্ৰীবোৰ বাছি কিনে আজি কণী এনেকে কিনি যিটো কণী আমাক প্ৰ'টিন দিয়ে সেই কণী বিক্ৰী কৰিও মানুহে লাভৱান হ'ব পাৰে আৰু প্ৰটিনে প্ৰ'টিনৰ কাৰণে মানুহে কণীও কিনে আজি গ্ৰাহকসকলে সেই কণী কিনি মানুহক সহায় কৰে আৰু এইখিনি ক্ষেত্ৰত চৰকাৰে আঁচনি দিছে এই বৃত্তিৰ ক্ষেত্ৰত চৰকাৰে বহু আঁচনি দিছে তাৰ ভিতৰত আমি পৰামৰ্শ যেনেকে এতিয়া আজি চৰকাৰে গোটসমূহত পশু সখী বুলি দিছে যিটো আমি পশু সখী আজি হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে যিটো ক্ষেত্ৰত আজি কুকুৰা কণী পৰা কুকুৰা দিছে হাঁহ দিছে কণী পৰা আজি সেই হাঁহ কুকুৰা দিয়াৰ উপৰিও ট্ৰেইনিং দিছে মানুহক প্ৰশিক্ষণ দিছে যিটো প্ৰশিক্ষণত হাঁহ কুকুৰা কেনেকৈ পুহিব লাগে লাভৱান হ'ব পাৰে তেনেকৈ এটা প্ৰশিক্ষণ দিছে আৰু সেই লাভৱান হৈছে মানুহে প্ৰশিক্ষণ লৈ কিনে বেমাৰ আজাৰ হ'লে মানে দৰব পাতি কেনেকৈ দিব লাগে শিকাইছে আৰু এই ক্ষেত্ৰত গ্ৰাহকসকলক সহায় এটা কৰা মানে হৈছে যিটো আজি এখন বজাৰ দিছে হাঁহ কুকুৰা পুহিবলে মহিলা বজাৰ বুলি এখন খুলি দিছে য'ত মানে নিজে উপাৰ্জন কৰা বস্তু বিক্ৰী কৰি কিনে স্বাৱলম্বী হ'ব পাৰে নিজকে আজি স্বাৱলম্বী কৰি তুলিব পাৰে আজি এখন ঘৰ চলাব পাৰে ঠিক তেনেকৈ প্ৰতিটো ক্ষেত্ৰতে এইখিনি ক্ষেত্ৰত আজি সহায় কৰিছে আৰু সেই তেনেকেই মানুহো লাভৱান হৈছে আৰু সেই ক্ষেত্ৰত মানে চৰকাৰেও বহুত সুবিধা দিছে আৰু মানুহ লাভৱান কৰি তুলিছে সহজ হৈছে আৰু আঁচনিসমূহ আজি বেংকৰদ্বাৰা আজি সখীসকলৰ লগত কথা পাতি আজি চৰকাৰে গোটসমূহত প্ৰতি গোটসমূহত এতিয়া এটা এটা গ্ৰাম্য সংগঠন গঠন কৰা হৈছে বা সেই গ্ৰাম্য সংগঠনবোৰ মণ্ডল পৰ্যায়লৈ নি সেই মণ্ডল পৰ্যায়ৰ পৰা টকা লোন হিচাপে দি তেখেতসকলক সহায় কৰিছে আৰু সেই টকাই আজি সেই হাঁহ কুকুৰাৰ ক্ষেত্ৰত হওক গৰু ছাগলী হওক যিখিনি ক্ষেত্ৰত বস্তু আজি আনি কিনে বিকি ধৰক পইচা ধৰক সেই পইচাই এখন দোকান বস্তু কিনিছে আৰু সেই এখন দোকান সজাইছে মানুহে য'ত আজি বজাৰত বিক্ৰী কৰিছেগে এখন বজাৰ দিছে প্ৰতিটো ক্ষেত্ৰতে সুবিধা দিছে আৰু গাঁও সকলোখিনি সহায় কৰিছে আৰু ঠিক তেনেকেই আজি এই ধুনীয়াকে এটা সুৰক্ষামূলক গ্ৰাহকো পালন কৰিছে কুকুৰা ক্ষেত্ৰত হাঁহৰ ক্ষেত্ৰত হওক প্ৰতিটো ক্ষেত্ৰতে চবকে চবেই সহায় কৰা হৈছে হাঁহ কুকুৰা কণী বিক্ৰী হওক কণী কিনি হওক মানুহে তেনেকৈ আজি স্বাৱলম্বী হৈছে